অঁ কওকচোন অঁ কোনে নো

হয় নেকি অঁ ভূপেন হাজৰিকাৰ বিষয় মই সেইদিনা সৰ্থেবাৰীত বৰপেটাত লাগ পাইছোঁ আৰু পাঠশালাটো লাগ পাইছোঁ তেখেতেতো থিতাতে মানুহক দেখিয়ে গান লিখিও দিব পাৰে আৰু গায়ো দিবা পাৰে গতিকে তোমাকতো কালি মই লাগ পাবাৰ নাই গ তিকে এতিয়া কালি মই নাথকো গতিকে পৰহিদিনাকলকি আহিলেই হ'ব আহিলে মই অঁ চাই দিম চাই লিখি দিম অলপ তাৰে ওপৰত ভিত্তি কৰি তুমি পঢ়িবা পাৰিবা অঁ তে অঁ অঁ অঁ পৰহিদিনাকলৈকে আহিলে হৈ যাব পৰহিদিনাকলৈকে আহিলি হব অঁ দে অঁ অঁ